আমাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা বুলি ক'বলৈ গ'লে অক্ষত অৱস্থাত পৰি আছে জলসিঞ্চনৰ সুবিধা আমাৰ নাই বুলি ক'লেও বিশেষ বেয়া নহয় যিহেতু আমি পানীৰ অভাৱত বহুকেইটা খেতিয়েই কৰিব নোৱাৰোঁ যিহেতু বড়ো ধানটো আমি পানীৰ অভাৱত কৰিব নোৱাৰোঁ আৰু আমি বিশেষকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি শালি ধান বা বাও ধান আমাৰ যিবোৰ ৰোৱা হয় বৰা তৰাবলি মালা বা বাসন্তী তেনেকুৱা ধৰণৰ ধানবিলাক আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি ৰুব লগা হয় আৰু যিবোৰ জলসিঞ্চনৰ সুবিধা আছিলে সেইবোৰ বৰ্তমান অস মানে অচল অৱস্থাত আছে যিহেতু আগত বহুত পুৰণা কিছুমান পানী ডাম মানে লাইন আছিল যদিও বৰ্তমান সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থাত আছে আৰু যথেষ্ট কষ্ট হয় যিহেতু জলসিঞ্চনৰ সুবিধাটো থকাৰ পিছতো আমি পানীবোৰ নাপাওঁ নোপোৱাৰ কাৰণে আমি বিভিন্ন খেতি কৰিব নোৱাৰোঁ যিহেতু আমাৰ বড়ো ধানৰ পৰা আৰম্ভ কৰি যথেষ্টবিলাক আমাৰ জাত আমাৰ ধান আমি কৰিবলৈ পানীৰ অভাৱত কৰিব নোৱাৰোঁ যিহেতু আমি বিশেষকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ বা বাৰিষাকালত যিবোৰ খেতি কৰা হয় ধৰক সেইবোৰ খেতি আমি কৰোঁ যদিও আমি কেতিয়াবা খৰাং বতৰত পানীৰ অভাৱত ধানবোৰ মানে উপযুক্ত আমি শস্য নাপাওঁ আৰু নাপাওঁ কাৰণে আমি যথেষ্ট হতাশ হ'বলগীয়া হৈছে কাৰণ জলসিঞ্চন ব্যৱস্থাটো যদিও আছে যদিও বৰ্তমান মানে চলাচলত নাই আমি উপযুক্ত সময়ত পানী নাপাওঁ কথা হ'ল কি আগৰ বহু বছৰৰ পুৰণি কিছুমান ডাম আছে যদিও তে লাইন আছে যদিও সেইবোৰ মানে পূৰা ভাঙি জৰাজীৰ্ণ অৱস্থাত আছে সেইকাৰণে আমি বিশেষকৈ কেতিয়াবা এনেকুৱাও হয় আমি কিছু ঠাইত খেতি কৰিবলৈ হ'লে এনেকে পানী মটৰৰ ব্যৱস্থা কৰিবলগীয়া হয় কাৰে কাৰেন্টৰ ব্যৱস্থা কৰি যথেষ্ট কষ্ট হয় আৰু খৰচাও হয় আৰু আমাৰ মাটিবিলাক ঠিক নদী কাষৰীয়া মাটিবিলাকত আমি বাৰিষা কালত খেতি কৰিব পাৰোঁ নদীৰ পৰা পানী আহে কিন্তু আমাৰ যোনবোৰ আমাৰ সমান বা আমাৰ বাম খেতি মানে যিবিলাক জলসিঞ্চনৰ প্ৰয়োজন সেইবিলাক মাটিত আমি খেতি কৰিবলে হ'লে আমাৰ পানীৰ অভাৱ হয় যথেষ্ট কষ্ট হয় খেতি কৰিব পৰা কাৰণে আমা আমাৰ গাঁৱত বিশেষকৈ ক'বলৈ গ'লে জলসিঞ্চনৰ সুবিধাটো বৰ্তমান নাই বুলি ক'লেও মিছা নহয় যিহেতু সেই যিবিলাক আছিল সুবিধা সেই অৱস্থাবিলাক বৰ্তমান শোচনীয় আমি তাৰ পৰা কোনো আশা কৰিব নোৱাৰোঁ আৰু আমাৰ খেতিবিলাকৰ ভিতৰত হ'ল ধান খেতিয়েই প্ৰধান আমি ধান খেতি কৰিবলৈ গ'লে যিবোৰ আমি খৰালি ধৰি লওক বড়ো ধানটো কৰিবৰ কাৰণে আমাৰ অসুবিধা হয় যিহেতু আমি পানী নাপাওঁ সেই হতে হেতু প্ৰায় কিছু লোকে এই খেতি নকৰেই যিহেতু যিবিলাকৰ সুবিধা হয় তেওঁলোকে বৰিং কৰ বৰিং কৰি হ'লেও সেই খেতিটো কৰিবৰ কাৰণে চেষ্টা কৰে যদিও উচিত শস্য নাপায় সেই হেতু আমাৰ বহু লোকে এই খেতিটো নকৰে এইটো খৰালি কালত বাৰিষা বতৰত আমাৰ লখিমপুৰ জিলাত যথেষ্ট পানী হয় যদিও কিন্তু খেতিৰ কাৰণে উপযোগীকৈ তেনেকৈ আমাৰ নহয় যিবোৰ দ আমাৰ দ মাটি থাকে দ মাটিবিলাকত হয়তো বাৰিষা কালত পানী বেছি হৈ যায় সেই হেতু শস্যবিলাক নষ্ট হৈ যায় আৰু যিবোৰ বাম মাটি থাকে ধৰি লওক আমাৰ যোনবোৰ শস্য কৰিবৰ কাৰণে উপযোগী মাটি থাকে সেই মাটিবিলাকত কিন্তু উপযুক্ত পানীৰ অভাৱত আমি সেই খেতি কৰিব নোৱাৰোঁ অৰ্থাৎ আমাৰ জলসিঞ্চন সুবিধাটো একেবাৰে বেয়া সেই হেতু আমি বহু বহু ক্ষেত্ৰত এই খেতি যদিও কৰা হয় মানে পানীৰ অভাৱত জলসিঞ্চনৰ অভাৱত আমি এই খেতি সুচাৰুৰূপে কৰিব নোৱাৰোঁ অৰ্থাৎ আমাৰ উপযুক্ত শস্য আমি নাপাওঁ আমাৰ যিহেতু পলসুৱা মাটি পলসুৱা মাটিত খুব কম পানী হ'লেও আমাৰ হৈ যায় যিহেতু সাৰুৱা মাটি আমাৰ ঠাইবিলাকৰ সেই হেতু কম পানীত হয় যদিও আমি পানীবোৰ উপযুক্ত সময়ত নাপাওঁ কাৰণে আমি এই খেতিত খুব বেছি লাভৱান হ'ব নোৱাৰোঁ